কুকুৰাৰ কণী আমি প্ৰথমতে পৰাৰ পিছত প্ৰায় পোন্ধৰ বিছটা কণী পাৰে এজনী কুকুৰাই সেই কুকুৰাৰ ডিমখিনি আমি গোটাও গোটাই পেলাই এটা পাচিত আমি সেই মুৰ্গীৰ ডিমখিনি উমনি দিওঁ উমনি দিয়াৰ পিছত সেই মাকজনীয়ে তাত বহিব বহে বহি পেলাই উমনি লয় লৈ প্ৰায় আপোনাৰ মুৰ্গীৰ ডিম উমনি লোৱাৰ পৰা পোৱালি ফুটি পোৱালি ওলোৱালৈকে প্ৰায় একৈছ দিনমান লাগে একৈছ দিনৰ পিছত একৈছ দিনৰ দিনাই সিহঁতৰ পোৱালিখিনি ফুটাই পোৱালি ওলায় পোৱালি ওলোৱাৰ পিছত মাকে পাখীৰ তলত ৰাখি থয় আৰু তাৰপিছতেই পোৱালিবোৰ ওলায় উলিয়াই ফুৰাবলৈ আনে সেই ছবিটো আচলতে চাই ভাল লাগে আৰু মুৰ্গী পোৱালি যেতিয়া ওলায় তেতিয়া মানে বৰ ভাল লাগে চায় সিহঁতি যি কুট কুটকৈ মাকৰ ঠোঁটত কামুৰে পেটৰ তলত সোমায় ভয় কৰে মানুহলৈ জুম পাতি আৰু মাকে সেই পোৱালিখিনি লাহে লাহে খুচৰি মুচৰি কটকটকৈ খোৱায় তেতিয়া সিহঁতি সেই কটকটকৈ যেতিয়া মাকে পোক পৰুৱা এটা দেখি কটকটকৈ সিহঁতি লৰ মাৰি গৈ খায় সেই দৃশ্যটো চাই বৰ ভাল লাগে তেনেকৈ সৰু সৰু খুন্দ চাউল দিব লাগে পোৱালিক খুন্দ চাউল খায় খুন্দ চাউল খায় তাৰপিছতে লাহে লাহে পোৱালিবোৰ অলপ ডাঙৰ হৈ আহে আৰু ডাঙৰ হৈ আহি পোৱালিবোৰ অলপ অলপ পাখি গজিবলৈ লয় তেতিয়া আৰু সিহঁতি ভালদৰে খায় আহ আহ বুলি মাতিলে আহে শুনি আমি চাউল চতিয়াই দিওঁ খাবলৈ আহে তেতিয়া ভয় নকৰা হয়গৈ লাহে লাহে সেইদৰেই হাঁহ মুৰ্গী পোৱালিবোৰ ডাঙৰ হৈ আহে ডাঙৰ হৈ আহি ক্ৰমান্বয়ে সিহঁতি ডাঙৰ হৈ হৈ আহি থাকে আৰু ডাঙৰ হৈ অহাৰ পিছতে সিহঁতি মানে অলপ হেৰি হৈ আহে আৰু নিজেই খুটি খাব পৰা পাৰেই সৰুৰ পৰাই পিছত সিহঁতি যেতিয়া আৰু খেদা খেদি কৰে যেতিয়া এটা পোক পায় সেইটো পোকটো এটাই ধৰি লৰ মাৰে সিটোৱে খেদি যায় সেই দৃশ্যবোৰ চাই মানে ভাল লাগে সিহঁতি খেদা খেদি কৰাটো চাই বহুত আমেজ লাগে মানে সেই সেইটো আমি চাই বৰ ভাল পাওঁ যেতিয়াই এটাই পোকটো পাব সেই পোকটো অকণমান ডাঙৰ খাব নোৱাৰে বেগেতে ইটোৱে আকৌ কাঢ়ি লৈ যায় সেই পোকটো আকৌ ইটো লৰ মাৰি আহি সিটোৱে থাপ মাৰি লৈ যায় কাঢ়ি মুখৰ আগৰ পৰা এনেকৈ কাঢ়ি কাঢ়ি লৈ ইটোৱে সিটোৱে লাষ্টত এটাই দূৰণিলে লৈ লৰ মাৰে আকৌ পোকই পোকই সিহঁতি খেদি যায় সৰু সৰু পোৱালিবোৰে সেই দৃশ্যটো চাই সঁচাকৈয়ে ভাল লাগে তেনেদৰে পোৱালিবোৰ ডাঙৰ হৈ হৈ হৈ হৈ হৈ হৈ খাই খুটি মানে খেলি মেলি সিহঁতি ডাঙৰ দীঘল হয় ডাঙৰ হৈ শেষত আকৌ সিহঁতি প্ৰায় নব্বৈ দিন মানতে আধা কেজি এক কেজি এনেকুৱা ছাইজৰ হয়গৈ সেয়া আমাৰ লোকেল পোৱালিবোৰ ভালকৈ দানা চানা দিলে সেইদৰে ডাঙৰ দীঘল হয় হ'ব আজিলৈ ইমানতে সামৰিলোঁ